মই বিয়াত আনন্দ উপভোগ কৰোঁ আৰু সংগীত নৃত্যৰ কিছুমান গান মোৰ ভাল লাগে বিয়াত আনন্দ উপভোগ এইটোৱে কাৰণ বিয়াত যিহেতু অসমীয়া মানুহৰ ত' ধৰ্মীয় পৰম্পৰা বিয়া নহ'লে মানুহ আচলতে বিবাহ শব্দটো তিনিটা আখৰে সংযুক্ত আৰু এই বিবাহ শব্দটো যদি নহয় মানুহৰ জীৱনত নহয় তেনেহ'লে সেই মানুহক অবিবাহিতা বুলি কয় বিবাহলৈ গৈ বা বিয়ালৈ গৈ মানুহৰ অকল খোৱা বোৱাতে ব্যস্ত নহয় কিছুমান বিয়াত দেখা যায় নৃত্য কলা কৌশল সংগীত সেইবিলাকত মানে প্ৰদৰ্শন কৰা হয় আৰু এই বিয়া হৈছে এটা মানে পৰম্পৰা পৰম্পৰাভাৱে হৈ আছে যেনেকে ৰাম ৰাম সীতাৰ বিবাহ আৰু বৰ্তমানলৈকে সেই বিবাহ প্ৰচলিত হৈ আছে বিবাহ ৰামচন্দ্ৰ আহিছে বাহিৰত বহিছে এনেকুৱা কিছুমান গানেৰে আমাৰ বিবাহ অনুষ্ঠান উদ্বোধন কৰা হয় ঠিক তেনেদৰে কইনাক হোমৰ গুৰীলৈ উলিয়াওঁতে মাক দেউতাকৰ পৰা বিদায় লওঁতে বিবাহৰ বিয়াৰ কিছুমান আয়তীসকলে নাম গায় আকৌ মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ লৈ যাওঁতে কিছুমান শেষ বিদায়ৰ গান গায় বিবাহ সেইটো কাৰণে মানুহৰ জীৱনত এটা অমূল্য সম্পদ বিবাহ নহ'লে মানুহৰ জীৱনৰ বেথা বুলি কয় মানুহে জন্ম ল'লে মৃত্যু হয় কিন্তু তাৰ মাজতে বিবাহ কথাটো আহি পৰে বিবাহ এটা উপযুক্ত বয়সত বিবাহ হ'ব লাগে আৰু এই বিবাহত বিভিন্ন ৰকমৰ নাচ গান বিভিন্ন সংগীত অনুষ্ঠান উপস্থাপন কৰা হয় ঢুলীয়া দৰাপক্ষই যেতিয়া কইনা ঘৰত কইনা সম্প্ৰদান কৰিবলৈ দৰা পক্ষ আহে তেতিয়া এই দৰাক জোটাই ৰভাতলিত কিছুমান নাম গোৱা হয় আদৰোঁতে কিছুমান জুতনী গান গোৱা হয় আৰু ঠিক তেনেদৰে কইনা উলিয়াই নিয়া সময়তো বহুত তেনেকে বিদায়ৰ গান গোৱা হয় বিহুৱা দলসকলে বিহু মাৰে দৰাক আদৰণি জনাই এনেকুৱা ধৰণৰ বিভিন্ন ইজোৱাই সিজোৱাক জোকোৱা সিজোৱা দৰা পক্ষই কইনা পক্ষক মানে আক্ৰমণ কৰি গোৱা বিহু বিয়ানাম আৰু কইনা পক্ষই দৰা পক্ষক জোকোৱা বিয়ানাম বিয়াবিলাকত আমি সাধাৰণতে দেখা পোৱা যায় বৰ্তমান সময়ত বিয়াবিলাকত এটা বেণ্ড পাৰ্টি নামৰ এটা পাৰ্টী পাশ্চাত্য দৰ্শনেৰে দেখিবলৈ পোৱা যায় সেইবিলাকো বিয়াবিলাকত সামৰি লোৱা আজিৰ যুগটোত দেখিবলৈ পোৱা যায় প্ৰকৃততে সেই অনুষ্ঠানতকৈও বিয়ানাম যিখিনি গোৱা হয় সেই নামখিনিহে আমাৰ বেছি প্ৰযোজ্য বুলি ভাবোঁ লোক সংস্কৃতি নহ'লে অসমীয়া জাতি জীয়াই থাকিব নোৱাৰি লোক সংস্কৃতি হ'বই লাগিব আই নাম ধাই নাম বিয়ানাম এইবিলাক নহ'লে অসমীয়া জাতিটো জীয়াই থাকিবলৈ বৰ টান যিবিলাক নেকি মানুহৰ মুখে মুখে চলিত মৌখিক সাহিত্য আৰু সেই সাহিত্যবিলাক মানুহে বৰ্তমান সময়ত উপস্থাপন নকৰিলে এখন বিবাহ সম্পূৰ্ণ বুলি ক'ব নোৱাৰি বিবাহ বহুবিধৰ আছে গন্ধৰ্ব বিবাহ পিশাচ বিবাহ এনেকুৱা ধৰণৰ বিবাহ আমি কিতাপ পত্ৰত পঢ়িবলৈ পাইছোঁ বিশেষকৈ সমাজ শাস্ত্ৰত আমি এইবিলাক পঢ়াৰ পঢ়িবলৈ আমি পাইছিলোঁ সেইটো কাৰণে বিবাহ মানুহৰ মূল্যৱান সম্পতি আৰু এই বিবাহত যেতিয়া মানুহ আৱদ্ধ হয় তেতিয়াই কইনাই স্বামী গৃহলৈ যাওঁতে শিৰত সেন্দুৰ লৈ যায় সেইদিনাখনৰ পৰাই তেওঁ এটা যুগ্ম জীৱনৰ আৰম্ভণি হয় আৰু সেইদিনাখনেই তেওঁক এটা সম্পত্তি দিয়ে সেইখনেই হ'ল ওৰণি এনেকুৱা ধৰণৰ প্ৰবাদে আমাৰ অসমীয়া সমাজত বিবাহ শব্দটোৱে বহুত ধৰণৰ প্ৰচলিত হৈ পৰিছে আৰু ভাল লাগে বিবাহ মোৰ জীৱনৰ বহুত ভাল লগা বস্তু আৰু তাত যিখিনি নৃত্য নাটিকা কৰা হয় সেইখিনিও আমাৰ অতি ভাল লগা